মোৰ প্ৰশ্নটো হৈছে ঘৰত পোহা চৰাইৰ বাবেই কিছুমান সাধাৰণ প্ৰকাৰৰ খাদ্য কি কি আৰু ইয়াৰ দ্বাৰা অন্তিম সামগ্ৰীটোৰ গুণত কেনেদৰে প্ৰভাৱ পৰে মাকৈ চয়াবিন আহাৰ ঘেঁহু আদি অধিক আৰু মানযুক্ত সামগ্ৰী পাবলৈ আপুনি ইহঁতক কি কি খুৱায় ঘৰত পোহা চৰাইৰ বাবে কিছুমান সাধাৰণ প্ৰকাৰৰ খাদ্যবস্তুবিলাক হৈছে যেনে চাউল ধান মাকৈ ঘেঁহু আদি এই ঘৰত পোহা চৰাইৰ এইবিলাক আমি সদায় ঘৰত পোহা চৰাইক দি থাকোঁ ঘৰত আমাৰ ঘৰত ধান আছে ধান খাই ধান দিওঁ হাঁহ কুকুৰাক আৰু চাউল দিওঁ কেতিয়াবা ভাতো দিয়া হয় খাবৰ কাৰণে তুঁহগুড়ি

দিয়া হয় আৰু

মানযুক্ত সামগ্ৰী পাবলৈ ইহঁতক অধিক মানযুক্ত সামগ্ৰী পাবলৈ আহি আমি ইহঁতক যেনেকে দানা খোৱাওঁ বজাৰৰ পৰা কিনি আনি দানাটো খাবলৈ দিয়া হয় দানাটোৰ ভিতৰত আছে এইবিলাক চাব মানে দানা কি সৰু হাঁহ পোৱালিৰ কাৰণে আছে দানা ডাঙৰ কাৰণে ডাঙৰ ডাঙৰ দানা আছে সেইবিলাক দিয়া হয় আনি আমাৰ সৰু কুকুৰা পোৱালিবোৰক আমি সেই ঘৰত থকা খুন্দো চাউলটো দিওঁ এয়া ডাঙৰ সৰুটো খাব নোৱাৰে ডাঙৰটো খাব নোৱাৰে সিহঁতি আৰু দানাটো দিওঁ আনি আৰু ডাঙৰখিনিয়ে খায় চাউল ধান এইবিলাক খায় আৰু হাঁহ হাঁহ হাঁহক দিওঁ আমি তুঁহ তাৰ লগত ভাত মিলাই দিয়া হয়

আৰু চাউল আদি খোৱা হয় আৰু ইহঁতক কিছুমান ডাঙৰ হ'বৰ কাৰণে সিহঁতক ভাল উন্নত মানদণ্ডৰ হ'বৰ কাৰণে সিহঁতক কিছুমান মেডিচিন আনি মানে পশু চিকিৎসকৰ পৰা পৰামৰ্শ লৈ কিছুমান দানাৰ লগত মেডিচিন মিলাই দিয়া হয় সেইবিলাক দিয়া হয় এইবিলাক দিওঁ আৰু সিহঁতক আৰু হাঁহ কুকুৰা আছে হাঁহ কুকুৰাক ৰাতিপুৱা উঠি দিয়া হয় য'ত মানে দিয়ে থকা হয় দিনটোত সিহঁতক বহুতখিনি চাউল দানাৰ দৰকাৰ হয় দিনটোত সেইবিলাক চটিয়াই দিওঁ হাঁহক তুঁহৰ লগত মিলাই দিয়া হয় আৰু অধিক মানযুক্ত সামগ্ৰী মানে অধিক উৎপাদন হ'বৰ কাৰণে ইহঁতক দিয়া হয় দানা বজাৰৰ পৰা কিনি আনি দানা দিয়া হয়েই সেইবিলাক খুৱাওঁ

চৰাই হাঁহ কুকুৰা আদিক আমি সেনেকে খোৱাও আৰু আৰু ঘৰ মানে সিহঁতক সেই বজাৰৰ পৰা অনা বস্তু খাব দিলে মানে সোনকালে ডাঙৰ হয় আৰু সোনকালে বিক্ৰী কৰিব পাৰি ভেকচিনটো দিলে ডাঙৰ হয় সোনকালে মানে উৎপাদনটো বেছিকে হয় আৰু সেইটো কাৰণে সৰহকে দিয়া হয় মানে তেনেকে দিয়া হয় আনি কুকুৰা

মাকৈ চয়াবিন ঘেঁহু আদি খোৱালে ইহঁতক মানে সোনকালে ডাঙৰ হয় উৎপাদনটো বেছি হয় কণী দিয়ে কণী বিক্ৰীও কৰা হয় ঘৰতো আমি খাওঁ ল'ৰা ছোৱালীক খোৱাওঁ আৰু বিক্ৰী কৰিও বহুতখিনি আমি সকাহ পাওঁ ঘৰখন চলাবৰ কাৰণে সুবিধা হয় আৰু